মই জয়পুৰ ৰাজস্থানত যাব বিচাৰোঁ কাৰণ তাৰে ঐতিহ্য সংস্কৃতিয়ে মোক বহুত বেছি সংস্কৃতি মোৰ বহুত বেছি ভাল লাগে তাতে ভাৰতৰ একমাত্ৰ থৰ মৰুভূমি আছে যিয়ে মোক তাত আকৰ্ষিত কৰে ৰাজস্থানৰ বস্ত্ৰ তাৰ সংস্কৃতি সভ্যতা ইতিহাস ঐতিহাসিক সম্পদ ইত্যাদিৰ কাৰণে মই ৰাজস্থানত যাবলৈ আগ্ৰহী